আঠ হেজাৰ ছশ চাপন্ন পাঁচ হেজাৰ দুশ তিৰাল্লিছ চাৰি হেজাৰ পাঁচশ চাপন্ন সাত হেজাৰ দুশ একৈছ পাঁচ হেজাৰ চাৰিশ ঊনপঞ্চাশ